আমাৰ কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ দিয়া হয় আমাৰ বাগানৰ কাৰণে প্ৰশিক্ষণো দিয়া হয় আৰু আমাৰ তাঁতৰ কাৰণেও প্ৰশিক্ষণ দিয়া হয় আমাৰ বাগান আমাৰ বহুত বাগান আছে সেই বাগানত ভালকৈ চোৱা চিতা কৰিবলৈ কাৰণেও প্ৰশিক্ষণ দিয়া হয় এখন বাগানৰ অলপ বেছিকৈ পাবলৈ হ'লে কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হয় বাগান এখনৰ ডাঙৰ দীঘল কৰিবলৈ কাৰণে সেই বাগানখনত তলডখৰ হৈ ভালকৈ চাফ চিকুণ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয় যাতে গছজোপা ভালকৈ সাৰ পানী পায় ভালকৈ ডাঙৰ হয় সোনকালে পাত দিব পাৰে আৰু গছজোপা অতি সোনকালে ডাঙৰ হয় ডাঙৰ হয় পাত সৰহকৈ দিব পাৰে আৰু আৰু এটা আৰু আৰু কলম আৰু গছবোৰ কলমো দিয়া হয় কাৰণ বেছিকৈ ওখ হ'ব দিব নোৱাৰি কলম দিলেহে গছৰ পাত চাহ গছৰ পাত ভালকৈ আহে সেইবোৰ সকলো প্ৰশিক্ষণ কৰ্মচাৰীসকলক দিয়া হয় যাতে বাগান এখন কৰোঁতে সেই বাগানখনত গৰু ছাগলি আদি অনিষ্ট কৰিব নোৱাৰে গছজোপাত যাতে ভালকৈ ডাঙৰ হয় সেই গছজোপাত ওলোৱা পাতবোৰ যাতে গৰু ছাগলীয়ে খাব নোৱাৰে কাৰণে ভালকৈ জেৰুৱা দিয়া হয় আৰু চাহ গছৰ চাহগছৰ কাৰণে সদায় সদায় পানীত নথকা ঠাইতহে চাহ গছ এজোপা ভালকৈ ডাঙৰ হয় সেই গছজোপাত পানী নৰখিবলৈৰ কাৰণে সদায় তাত গছৰ মাজে মানে সদায় নলা পানী দিয়া হয় পানীবোৰ যাতে দ' ঠাইলৈ গুচি যায় সেনেকে দ ঠাইলৈ সদায় সেনেকৈ প্ৰশিক্ষণ দিয়া হয় যাতে গছবোৰ সদায় চাফা হৈ থাকে আৰু পানী নৰখি সেনেকুৱা পানী নৰখিব সেই সেনেকে প্ৰশিক্ষণ দিয়া হয় কৰ্মচাৰীসকলক গছবোৰ আৰু গছবোৰ সদায় চাই থাকিবলৈ এনেকুৱা হয় যাতে গছবোৰত চাহ গছবোৰত যাতে পোক পতংগ নালাগে সেনেকে হ'লে সেনেকে কাৰণে দৌৰৱ পাতি ব্যৱহাৰ কৰা হয় আৰু গছবোৰ কলম দিয়াৰ পাছত গছৰ পাতবোৰ সদায় ছিঙি দিয়া হয় বাজি পাতবোৰ তাৰপিছতে ভাল পাত ওলায় সেই বাজি পাতবোৰ ছিঙি দিবলৈও সদায় কৰ্মচাৰীসকলক শিকোৱা হয় কাৰণ গছৰ পাতবোৰ ছিঙি দিলেহে ভালকৈ পাত ওলায় সেইবোৰ প্ৰশিক্ষণ দিয়া হয় কৰ্মচাৰীসকলক কৰ্মচাৰীসকলে বা কৰ্মচাৰীসকলে ভাল প্ৰশিক্ষণ ল'লেহে আমাৰ এখন আমি কৰা বাগানখন আমাৰ ভালকৈ দি আমি ভালকৈ ব্যৱহাৰ কৰিবলৈ পাৰোঁ সেইখিনি আমি দি দি আমি দিওঁ ভালকে ব্যৱহাৰ কৰে আমি চলিবলৈ পাৰোঁ পাতখিনি আমি দি চলিবলৈ পাৰোঁ সেইকাৰণে সেইখিনি কৰ্মচাৰী ভাল কৰ্মচাৰীসকলক ভালকৈ শিকোৱা হয় যাতে সেইখিনি কেতিয়াও বেয়া কেতিয়াও বেয়াকে নকৰে ভালদৰে ভালকৈ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয় আৰু আমাৰ এখন তাঁতো আছে আমাৰ ঘৰত সেইখনে ভালকে সেইখিনিও ভালকৈ প্ৰশিক্ষণ দিয়া হয় সেইখিনি সেইখিনিও সুবিধাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে কাৰণ কাপোৰ এযোৰ কাটি বৈ আমি বিক্ৰী কৰিবলৈ বিক্ৰী কৰিবলৈ পাৰোঁ এখন ব্যৱসায় কৰিবলৈ পাৰোঁ এখন দোকান খুলিব পাৰোঁ সেই বস্তুখিনি আমি বিক্ৰী কৰিবলৈ কাৰণে এখন দোকান পোহৰ খুলি আমি সেইবোৰ বস্তু আমি বিক্ৰী কৰিবলৈ পাৰোঁ ভাল কাৰণ ভাল এখন চাদৰ ভাল গামোচা এখন ভালকৈ যদি আমি কাটি বৈ মেলি বিক্ৰী কৰিবলৈ পাৰোঁ বহুত মানুহে ভাল পাওঁ আৰু সেইখিনি বস্তু দোকানত আৰু মানুহে চকুত পৰে আৰু মানুহে সেইখিনি বস্তু ল'বলৈ ভাল পায় সেইকাৰণে আমি সেইখিনি বস্তু ভালকৈ ব'বলৈ বা ব'বলৈ কাৰণে আমাৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হয় এই প্ৰশিক্ষণত সেইখিনি প্ৰশিক্ষণ কৰিবলৈ কাৰণে আমি সেই কৰ্মচাৰীসকলক সকলো সুবিধা দিওঁ কাৰণ কৰ্মচাৰীসকলে কাম কৰিবলৈ হ'লে কাৰণে আমাৰ বাৰু আমিও সিহঁতক চাব লাগিব আমি সময়ত সিহঁতক খোৱা বোৱাটো সময়ত দিব লাগে আৰু সময়ত আৰু সিহঁতক খাবলে যিখিনি প্ৰয়োজন হাতত টকা টকাও দিব লাগিব তেতিয়াহে সকলো কাম কৰ্মচাৰীসকলে কৰিব ভালকৈ ব্যৱহাৰ পাতি কৰিলেহে কৰ্মচাৰীসকলে যিকোনো কাম কৰি ভাল পায় সেইকাৰণে আমি যিমান পাৰোঁ সিমান সিহঁতক ভালকে কামবোৰ কৰিবৰ কাৰণে আমি আমাৰো ভাল হয় সিহঁতৰ কাৰণেও ভাল হয় সেইকাৰণে সদায় আমি আমাৰ বাগানত কৰা যিখন কৰ্মচাৰীসকলে সেইখনে সকলো কামৰ পৰা পাৰ্গত বুলি মই ভাবোঁ কাৰণ আমি যিখিনি আমাৰ যিমান পাত উলিয়াব লাগিছিলে বছৰত আমাৰ তাতোতকৈ পাত বেছি কৰি উলাইছে কাৰণ সকলো সুবিধা কৰ্মচাৰীসকলক কৰি দিয়া হৈছে আমি যিখিনি আমি কৰিবলৈ কওঁ সেইখিনি সকলো সুবিধা কৰি দিয়া হৈছে সময়ত গছৰ গুৰি চাফ চিকুণ কৰাৰ সময়ত পানী দিয়া সকলো আমাৰ সুবিধা হৈছে একো অসুবিধা নাই হোৱা সেই একো সেই কষ্ট নাই সকলোফালে পৰা আমাৰ আমি পাৰ্গত হৈছে বুলি আমি ভাবোঁ কাৰণ আমি যিখিনি কৰিবলৈ কওঁ সেইখিনি সকলোফালৰ পৰা আমাক আমি সুবিধা হৈছে আমাৰ ব্যৱসায়টো ক্ষেত্ৰতো উন্নতি সাধন হৈছে অলপ হ'লেও আমি যিখিনি শিক্ষাই আমি যিখিনি কাম কৰিবলৈ কৈছোঁ সেইখিনি কাম সকলো কাম সিহঁতি ভালকৈ কৰিছে সেয়ে সেই ক্ষেত্ৰত কৰ্মচাৰীসকলৰ আমি পাৰ্গত বুলিয়ে আমি আশা কৰিছোঁ আৰু পাৰ্গত বুলিয়ে মই ভাবোঁ